হয় হয় মই আছোঁ এনে তুমি কোৱা ভাল ভাল কাইলে কিমান সময়ত অঁ হ হ হ মই ফ্ৰী আছোঁ কাইলৈ আবেলিলৈ ফ্ৰী আছোঁ কোৱা হয়

অঁ পৰা যাব ভাল হ'ব পাৰ্কখন অঁ পাৰ্কখন নতুনকৈ খুলিছে পাৰ্ক খুলিছে মানে তাত নতুন নতুন কিছুমান হেৰি আইটেম এতিয়া আকৌ নতুনকৈ এড কৰিছে আৰু মানে তোমাৰ বিভিন্ন ধৰণৰ নতুন নতুন বস্তুও আনিছে গতিকে চাব পৰা যাব

হাঁ হাং খোজ কাঢ়িবলৈ ভাল ইভিনিং ৱাকৰ কাৰণে বহুতখিনি মানুহ তালৈ আহে সেইটো এটা ভাল প্লেচ অঁ ডিব্ৰুগড় সেইখন পাৰ্কখন জনপ্ৰিয় অঁ ভাল হ'ব ভাল হ'ব কাইলৈ তেনেহ'লে তুমি কাম এটা কৰিবা মইতো ফ্ৰীয়ে আছোঁ আমি তিনিমান বজাত ওলাই যাম একেলগে হয় বাকী কথাখিনি আমি পাৰ্কতে খোজকাঢ়ি খোজকাঢ়ি পাতি থাকিম হ'ব হ'ব হ'ব দিয়া ঠিক আছে